অঁ মই গোঁঠা কাম জানো তাৰমানে জানিছিলোঁ আৰু গোঁঠিছিলোঁ চুৱেটাৰ তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীৰ মাফলা তাৰপৰা ইস্কাপো পাইছোঁ গোঁঠি গোঁঠোঁ আৰু এইবিলাক তাৰপিছত কেতিয়াবা চাদৰৰ দহি গোঁঠোঁ মানে এইবিলাক কেতিয়াবা এক ডেৰ ঘণ্টালৈ বহিব লাগে অলপ কষ্ট হয় বহু পিঠি বিষো হৈ যায় তাৰপিছত তাঁতশাল বওঁ তাঁত শালতো মই ফুল চুল এইবিলাক বাচিছিলোঁ বৰ্তমান এতিয়াও অলপমান চেষ্টা কৰোঁ কিন্তু চকুৰ দৃষ্টিটো কমি গৈছে মই ৰাতি বেছিভাগ ৰাতি কৰিছিলোঁ কামবিলাক গোঁঠা কাম নাইবা কাপোৰত ফুল বচাৰ কাম দিনত সময় নাপাওঁ কাৰণে মই সেইবিলাক মানে কিবাকিবি খুচুৰা কাম দিনত কৰি থাকোঁ আগতে হাঁহ কুকুৰা আছিলে এইবিলাক পালিছিলোঁ তাৰপাছত সেইবিলাক দিনটো মানে সেইবিলাক কৰাৰ কাৰণে মই ৰাতি বেছিভাগ ৰাতি কৰোঁ আৰু কামবিলাক সেয়ে গোঁঠিব লগা হ'লেও ৰাতিয়ে কৰোঁ আৰু কাপোৰত ফুল বাচিব লগা হ'লেও ৰাতিয়ে ফুল বাচোঁ কেতিয়াবা ৰাতি বনাওঁ বনাই আৰু কেতিয়াবা দহি গাঁঠিব লগা হয় ৰাতিপুৱা কাপোৰটো লাগে অৰ্ডাৰ দিয়া কাপোৰ দহি গোঁঠিব লগা হোৱাৰ কাৰণে ৰাতি কাটি ৰাতিয়ে মানে খোৱা লোৱাৰ কোনো ঠিক নাই বহি থাকোঁতে বহি থাকোঁতে তাৰমানে ভাগৰ লাগি যায় হাৰ্ডৰ প্ৰব্লেমৰ নিচিনা লাগে তথাপি তাৰমানে সাৰ নামানো আৰু কৰি থাকোঁ এনেকে বহুতো বনালোঁ চিলাই তিলাই কৰি কিছুমানে অৰ্ডাৰ দিয়ে কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ কাৰণে সৰু মাফলা ঊলেৰে গাঁঠিব লগা হ'লে কিছুমানৰ দেখুৱাই দিওঁ কিছুমানৰ লগত গোঁঠিও নিজেও টাইমটো পাছ কৰোঁ আৰু তেওঁলোককো শিকাই দিওঁ সেনেকৈ তেওঁলোকে শিকে তাৰপিছত মোৰ পৰা তেওঁলোকে শিকে শিকি আকৌ তেওঁলোকৰ যিবিলাক উঠি আহিছে ছোৱালী তোৱালীবিলাক তেওঁলোকক দেখুৱাই দিয়ে তেওঁলোকে শিকে আৰু মই মোৰ এতিয়া এনেকুৱা বয়স হৈছে যদিও মই কিছুমান কথাত ইণ্টাৰেষ্ট দিওঁ চাওঁ পাৰিমনে নোৱাৰিম চেষ্টা কৰোঁ চেষ্টাৰ সফল হওঁ তাৰপিছত মই অৱশ্যে পাট পলু পুহিছিলোঁ আৰু পাট পলু পুহি নিজে সূতাটো বিক্ৰীও কৰিছিলোঁ যে অসমীয়া পাট বুলি কয় যিটো পলু বুলি কয় তাৰপিছতে এৰী পুহিছিলোঁ এৰী এৰী পোকটো সেইটো পুহি মই নিজৰ হাতে নিজে মই এৰী কাপোৰ বনাইছিলোঁ বনাই মই সেনেকৈও বিক্ৰী কৰিছিলোঁ উপাৰ্জন কৰিছিলোঁ এতিয়া অলপ অসুবিধা হৈছে এইটো হৈছে গছ গছনি নোহোৱা হৈছে পলু দিবৰ কাৰণে ফাৰামো নিচিনা নাছিলে কিন্তু মই নিজৰ ঘৰুৱকৈ মই পুহিছিলোঁ এনেকৈ ধৰ গাঁৱত বিকি বেচি বিচাৰি আনিছিলোঁ পাট পলুটো এতিয়া সেইবিলাক গছ গছনি নোহোৱা হৈ গ'ল গতিকে এতিয়া অলপ হেৰিটো কমিছে কিন্তু কষ্ট বহুত এইবিলাক কষ্টটো বহুত আছিল কেতিয়াবা উশাহ চুশাহ লোৱাৰ দিগদাৰ হৈ যায় এনেকৈ ঊল গাঠি থাকোঁতে থাকোঁতে দিনত সময় নাপাওঁ কাৰণে ৰাতি বাৰটা এটালৈকে ঊল গাঠা আকৌ কেতিয়াবা ন দহটালৈকে মই শালত বহোঁ ফুল চুল বাচি তেনেকৈ সেই কৰোঁ কেতিয়াবা ৰাতিপুৱা আৰু ঘৰুৱা কামখিনি কৰি উঠি আকৌ তাতেই বহোঁ তাৰ মাজতে খোৱা ৰন্ধাখিনিও কৰি লওঁ আলহী দুলহী আহে কেতিয়াবা চাব আহে বস্তুবিলাক কেনেকৈ বাইদেউে কৰিছেনো বুলি সেনেকে দেখুৱাও তাতে কিছুমান টাইম যায় বহুতে আৰু দেখুৱাব লাগে কিছুমান তেওঁলোককো মই দেখুৱাই দিওঁ কথাবিলাক দেখুৱাৰ কাৰণে তেওঁলোকে হেৰি কৰে মই বহুত সৰুৰ পৰাই কাপোৰ বোৱা সেই ফুল গোঠা চিলাই কৰা এইবিলাকত বিৰাট আছিলোঁ তাৰপিছতে এনেকুৱা তাৰপিছতে মাজে বতলে মই ছোৱালী অৱস্থাত নামে কীৰ্তনে ফুৰিছিলোঁ এতিয়াও মই তেনেকৈ কিছু সময় খেদাওঁ নাম চাম হ'লে যাওঁ কেতিয়াবা গাবও দিয়ে গাওঁ সেনেকৈ তাৰমানে দিনটো মই সেনেকৈ মই ব্যস্ততাত দিনটো পাৰ কৰি দিওঁ আৰু

ঈশ্বৰৰ কৃপাত বৰ্তমানলৈকে আছোঁ শাৰীৰিকভাৱে অক্ষম নহ'লেও তাৰমানে মনৰ আশা হেঁপাহ সূতা এইবিলাক তাৰমানে কৰি আছোঁ কেনেকৈ পাৰোঁ এইবিলাক দিনটো টাইমটো খেদাওঁ ভাল লাগে বাহিৰতো যাওঁ বাহিৰত কোনোবা এনেকৈ ছোৱালীবিলাক এনেই থাকিলে কওঁ তোমালোকে কিয় ৰুমাল নিছিলোৱা বা কিয় ঊল নাগাঠা তেনেকৈও মই কিছুমান কথা কওঁ সেইকাৰণে কিছুমান ক্ষেত্ৰত ভালে লাগে শিকাব পাৰিলে বেছি ভাল লাগে

ভাল লাগে আৰু এইবিলাক মই ফাৰ্ষ্ট গোঁঠিছিলোঁ এজনী বাইদেউক মাতিছিলোঁ মই চিলাই কৰিব ইচ্ছা যায় আপুনি চিলাইটো শিকাই দিবনে বুলি মই বিয়াৰ পিছত বাইদেউজনী আহিলে আমি এক ডেৰ ঘণ্টামান বহিলোঁ মই ফাৰ্ষ্টতে শিকিছিলোঁ যে মোৰ সৰু যিজনী ছোৱালী আছিল সেইজনীৰ কাৰণে মাথাত বান্ধাৰ টুপি ঊলেৰে গোঁঠা

তেখেতে যেনে ধুনীয়াকৈ মোক ক'ৰ পৰা ক'ত বঢ়াব লাগে কেনেকৈ বঢ়াই নিব লাগে সেনেকৈয়ে মোক দেখুৱালে সেইমতে মোৰ বহুত মই একেদিনতে দুই তিনিটা গাঁঠিম যেন মোৰ এনেকুৱা হেঁপাহ হৈ গ'ল তেতিয়া ইমান ইণ্টাৰেষ্ট এটা লাগে তাৰমানে যিটো কাম কৰিব লওঁ বা কৰি থাকোঁ এই বস্তুটো তাৰমানে শেষ নোহাৱালৈকে তাৰমানে উঠি যাব মন নাযায় আৰু শেষ কৰিহে যাম ইয়াৰ পিছৰখিনি কেনেকৈ পাৰিম কেনেকৈ কৰিম সেইটো এটা চিন্তা লাগি থাকে আৰু উঠি গ'লে মই আকৌ বহিব পাৰিম নোৱাৰিম পাহৰি যাম নেকি মোৰ গাঁথনিটো মোৰ তেনেকুৱাকৈ বহুতখিনি মানে মোৰ মনত ভাৱ আহে সেইমতে মই নিজৰ কামটো মই এৰি নিদোঁ আৰু কামটো কৰিয়ে থাকোঁ সেনেকৈ

এতিয়া বৰ্তমান সেইবিলাক কৰাৰ কাৰণে নেকি অলপ গা ছাগিলাক অলপ বিষ চিষ হয় তথাপি তাৰমানে মই ইমান এটা গুৰুত্ব নিদিওঁ আৰু বিষ হ'লেও কাৰণ মানুহৰ জীৱনটো এনেকুৱাই ন কৰি যাবই লাগিব কৰিব লাগিব জীয়াই থকাৰলৈকে বস্তুৰ দৰকাৰ গতিকে সেইমতে মই মই নিজৰ কাম কৰোঁ কৰি ভাল পাওঁ এনেকৈ দুই এটা এতিয়াও বৰ্তমান মই বিক্ৰী কৰোঁ আহে এতিয়া যদিও মই বেছি হেৰি হোৱা নাই নোৱাৰা হৈছোঁ সেইমতে আহে তেতিয়া দিবও লাগে আগতে পাটকাপোৰ বৈছিলোঁ মই কিন্তু পাট কাপোৰৰ সূতাত সূতাটো এনেকুৱা তাৰমানে বতাহ লাগিলে তাৰমানে উৰাই যায় বহুত কষ্ট দিয়ে কষ্ট পাইছিলোঁ আৰু উৰাই যায় বস্তুটো সেইকাৰণে তাৰমানে এই বস্তুটো যিটো মহুৰা ফুৰা যায় পাট কাপোৰৰ সেই ৰাতি নিয়ৰত বহি কৰিছিলোঁ তেতিয়া বটা কামত নহ'লে সূতাটো উৰাই তাৰপিছত যিটো মহুৰাত পকোৱা যায় এই মহুৰাটো তাৰমানে ফাটি যায় মাকো সোমালে মাকুৰ পৰা যে আমাৰ এইটো আৱলি যোৱা বুলি কয় কাঠটো নোহোৱা হৈ যায় সেইকাৰণে কেতিয়াবা কেৰাচিন সানি লওঁ আৰু কেতিয়াবা সূতাখনত পাতলকৈ গাখীৰ সানি অলপ পানী মিলাই গাখীৰ সানি সেনেকৈও মহুৰাটো বনাইছিলোঁ যাতে সূতাটো উৰাই নাযায় আৰু কিবাকৈ যদি এই আঁতটো নোহোৱা হৈ যায় নহয় বহুত কষ্ট আৰু সূতাটো নষ্ট হৈ যায় সেইবাবে আমি সেইবিলাক কৰা যায় কেতিয়াবা পানী মাৰি লোৱা যায় পানীত ভিজাই পেলাই সেনেকৈ মুহুৰাটো ফুৰোৱা যায় তাৰপিছত বতাহত তাৰমানে এই পাটৰ যেতিয়া কাপোৰটো বনোৱা যায় নহয় সেই তাঁতখন ফাগুন চ'ত মাহতে অৱশ্যে সেইটো পাট কাপোৰটো বনোৱা নাযায় বতাহ লাগে কাৰণে এতিয়া আজিকালি ঘৰৰ ভিতৰত বনাই দেচোন তেতিয়া আমি যেতিয়া বনাওঁ এনেকুৱা টাইমত তেনেহ'লে আমি সূতাটোত বহুত পানী দি লওঁ আৰু যিখিনি কাপোৰত আমি বনাব লাগে সেই বনোৱাখিনিতো ৰাঁছ ৰাঁছখনৰ ইফালৰখিনি আমি পানী দি লওঁ যাতে সূতাটো আউলি নাযায় বতাহত আঁহ উঠি যায় কপাহ উঠি যায় আঁহ উঠাটোৱে হৈছে কপাহ উঠা বুলি কয় কপাহ উঠাটো কপাহৰ নিচিনা উঠে সেইটো আঁহ উঠা বুলি কয় সেই আঁহটো থাকিলে তাৰমানে সূতাটো বান্ধি ধৰে আৰু বান্ধি ধৰিলে তাৰমানে যি যিটো আমাৰ ব আছে চাকি দাঙিলে চাকিটো বান্ধনটোত বান্ধ খাই যায় আৰু সূতাডাল ছিঙি যায় গতিকে তাৰ বাবেও আমি বহুত সাৱধান হওঁ তাৰপিছতে আৰু কাপোৰ বোৱাটো পাট কাপোৰ বোৱাটোতো বহুত কষ্ট এৰীটো হ'লেতো এৰীটো এৰীও বনাই পাইছোঁ এৰীটো তাৰমানে পলুটো যেতিয়া এৰী পলুটো কৰঙা পাত বুলি কয় সেইটো এৰাপাত বুলি কয় সৰুতে সেইটো খুওৱা যায় তাৰপিছত ডাঙৰ হোৱাৰ পিছত পলুটো পকিলে তাৰমানে কলপাত নাইবা কিবা এটা থোক বান্ধি দিয়া যায় তাতে এৰী এৰীটো বাঁহ লয় পকে তাৰপিছত কুমতি হয় কুমতিটো উলিয়াই পেলাই তাৰপিছত গৰম পানীত দি হাতেৰেও কটা যায় এন্দিৰ কাৰণে এৰীটো হাতেদি টাকুৰী বুলি কয় টাকুৰীত লৈ কটা আছিলে কাটিছিলোঁ আগতে টাকুৰীদি পানীত ভিজাই লৈ আজিকালি বাৰু সেই টাকুৰীটো নাই এতিয়া মেচিনৰ দ্বাৰাহে আগতেতো হাতেৰে পাট পলুটো হাতেৰে কাটিছিলোঁ আমি আৰু এৰীটোতো হাতেৰে টাকুৰীদি ঘূৰাই ঘূৰাই সেনেকৈ টাকুৰীত লৈ লৈ আমি এৰী কাপোৰ বনাইছিলোঁ এতিয়াতো বহুত সহজ হৈছে চব মেচিনৰ দ্বাৰা হয়য়ে গতিকে হাতেদি কৰাতো অলপ কমি গ'ল মানুহে এইবিলাক তাৰমানে দেখি নাপালে আমি এতিয়া কৰিছিলোঁ আমাৰ মনত আছে আমি দেখিছোঁ কিন্তু এতিয়াৰ পৰ্যায়ত আমি ছোৱালী বোৱোৰীবিলাকক আমি দেখুৱাব পৰা নাই কাৰণ এই বস্তুটো নাইকিয়া হৈ গ'ল কমকৈ পলু পোহে গাঁৱত আৰু কাটিব লগা হ'লে এতিয়া কষ্টকৰ কাম কাৰণে মেচিন আছে মেচিনৰ দ্বাৰা কৰি দি পটতকৈ হৈ যায় সেইবাবে আৰু এতিয়া আমিও সেই এলেহুৱা নিচিনা হ'লেও যদিও তাৰমানে আমি নিজৰ হাতেদি কৰাৰ নিচিনা নহয় আৰু এইটো মেচিনতো আমি সিমান এটা জুতি নাপাওঁ মোৰ বৰ্তমান যোৱাবাৰৰ পাট এতিয়াও আছে ঘৰত যোৱাবাৰ পুহিছিলোঁ মই কিন্তু তাত যিটো কেৰাহীত জুই দি পেলাই সেনেকৈ তলত সিজাই লৈ এই হাতেদি যতৰৰ নিচিনা মেচিন আছে আমি দেখিছিলোঁ আমাৰ ককা আইতাহঁতে আমাৰ দেউতাহঁতে আমাৰ আইহঁতে কৰিছিলে সেনেকৈ আমি দেখি আহিছিলোঁ তাৰপিছত সেই আধি দিয়া আমি কৰিছিলোঁ এতিয়া কিন্তু এই যিটো সূতা কটা হাতে কটা মেচিন এতিয়া এইটো বনোৱাটো কমিছে যিহেতু ফেক্টৰীত মেচিনৰ দ্বাৰাই কৰা হৈ গৈছেনে এইবিলাক সেই মেচিনটো এতিয়া মই দেখুৱাব পৰাা নাই কিন্তু মোৰ আকৃতি আছে মই মিস্ত্ৰী আহিলে মই ধৰ দেখুৱাব পাৰিম আৰু এনেকুৱা আছিলে বস্তুটো এনেকৈ বনাব লাগে বুলি দেখুৱাব পাৰিম কিন্তু এতিয়া স সেই খেচানি কাম নকৰে আৰুবিলাক এতিয়া কাৰণ তেওঁলোকক দেখুৱাব পৰা আমাৰ অৱস্থাই নাই এতিয়া দেখুৱাব নোৱাৰিলোঁ সেইটো আগতে শেষ হৈ গ'ল কাৰবাৰটো এতিয়া উঠি অহা যিবিলাক মিস্ত্ৰী হৈছে